হেল্ল' অ আপুনি মাংস মাংসৰ দোকানত লাগিছে নেকি অ অ মানে মোৰ এখন বিয়া আছিল এই বিয়াখনত চল্লিছ কেজিমান মাংস লাগিছিল আপোনাৰ হ'ব নেকি এ এই বেছিদিন নহয় আ দুদিন আগতে দুই দিন পিছতে আছে

নহয় নহয় আপুনি আপুনি ইমান দিনে বিজনেছটো কৰি আছে মাংসৰ বিজনেছটো কৰি আছে আপুনিতো জানে ন' কিবাতো কিবা অলপ হ'লেওতো কমাই দিয়ক আপুনি সাতশ কৈ আছে আপুনি যদি ছশমান দিব পাৰে মই আপোনাৰ চল্লিছ কেজি নহয় আৰু পাঁচকেজি বেছিকৈ ল'ম তেতিয়াহ'লে নহয় নহয় আপুনি হয় হয় মই আপোনাৰতোও বাৰু মানিছোঁ কিন্তু চাওকচোন আ আপুনি অলপ ভা আপুনি অলপ ভাবি চাওকচোন মোৰ ফালৰ পৰা বিয়াখন পাতিছোঁ ইমান পইচা লাগে তাত আকৌ আপুনি অলপমান এৰি ধৰি নিদিয়ে অলপ এৰি ধৰি দিয়ক ছশমানত দিয়ক অ

হ'ব দিয়ক হ'ব দিয়ক